হয় মই পঢ়িবলে পছন্দ কৰোঁ ফিজিকেল কিতাপ ইলেক্ট্ৰনিক কিতাপতকে মই ফিজিকেল কিতাপত বেছি প্ৰাধান্য দিওঁ ফিজিকেল কিতাপৰ মানে অনুভৱটো বেলেগ হয় হাতত কিতাপখন লৈ পেলাই নিজে যিকোনো মানে অৱস্থাত থাকি পেলাইও ধৰক মই শুই আছোঁ বহি আছোঁ যিকোনো কাপোৰ পিন্ধি আছোঁ লাইট জলাই থৈছোঁ বা আকাশৰ তলত বহি আছোঁ খোলা আকাশৰ তলত বা গাড়ীখনতে বহি আছোঁ বা আপোনাৰ মোৰ ঘৰৰ একদম টেৰছৰ ওপৰত বহি আছোঁ যতেই নবহোঁ কিয় মই ফিজিকেল কিতাপখন পঢ়িব পাৰোঁ ন সেই ফিজিকেল কিতাপখন হাতত লৈ পঢ়া অনুভৱটো ইলেকট্রনিক কিতাপে কেতিয়াও দিব নোৱাৰে মোৰ মোৰ দ্বাৰা অনিভৱ হয় মই সেইকাৰণে ফিজিকেল কিতাপ বেছি ভাল পাওঁ আৰু তাৰ লগতে মই অডিঅ' বুক অডিঅ' বুক মই ধৰক এতিয়া আমাৰ ইয়াতে ভাৰতত এতিয়া প্ৰচলন হৈ আছে কুকু এফ এমৰ বহুত ধৰণৰ অডিঅ' বুক মই কুকু এফ এমৰ মই ৰেগুলাৰ ছাবছক্ৰাইবাৰ হয় তাতে মই বহুত ধৰণৰ কিতাপ কিতাপৰ মই অডিঅ' বুক শুনিছো তাতে মোৰ ফেভৰেট বুলি ক'ব গ'লে কাৰ্গিল ৱাৰ কাৰ্গিল ৱাৰৰ বিষয়ে মই অডিঅ' বুক শুনিছো সেইখন বহুত ভাল লাগিলে তাৰ বিষয়ে বাহিৰেও মই অলপমান ধৰক মানে ছাছপেঞ্চ মানে চাছপিছিয়াছ মানে ধৰক ছাছপেঞ্চ থকা ছাছপেঞ্চ থকা বা আপোনাৰ ধৰক অলপমান মানে ক্ৰাইম জড়িত ধৰক অডিঅ' বুক মই ভাল পাওঁ য'ত ধৰক মানে অলপমান ডিটেক্টিভ আছে অলপমান ক্ৰাইম হৈছে তাতে অলপমান মাৰ্দাৰ হৈছে তাতে ডিটেক্টিভে গোটেই কেছটো ছ'লভ কৰিবলে গোটেই নিজৰ সৰ্বোচ্চ দি দিছে সেইবিলাক মই অডিঅ' বুক শুনি ভাল পাওঁ তাৰ লগতে মই কাৰ্গিল ৱাৰ অডিঅ' বুকখন মোৰ ফেভৰেট হয়